যোগ হ'ল আমাৰ শৰীৰ আমাৰ মন আত্মা আৰু শৰীৰ একত্ৰিত কৰা এটা কলা এই যোগাসনৰপৰা বহুতো বেমাৰ মানুহ বহুতো বেমাৰপৰা উপকাৰিতা বহুতো বেমাৰ উপকাৰিতা হয় উপকাৰিতা হয় এই যোগ অনুশীলৰ জৰিয়তে আমি এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মন লাভ কৰিবও পাৰোঁ তাৰ পাছত আজিকালি সেই যোগাসনৰপৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসো প্ৰতি বছৰে পালনো কৰে এই যোগ দিৱস একৈছ জুন তাৰিখেহে পালন কৰা হয়

বেমাৰ বেমাৰৰপৰা উপকাৰিতা কৰে আজিকালি আজিকালি চব চব জেগাতেই চব সকলো ঠাইতে যোগ যোগাসনৰ আছে কছিং যোগাসনৰ চেণ্টাৰ থাকে বহুতো বয়সীয়াল বহুতো বয়সীয়াল মানুহে এই যোগাসনত যোগাসনৰ কেন্দ্ৰত আগভাগ লয় এই যোগাসনত যোগ যোগাসনৰদ্বাৰাও মানুহৰ বেমাৰ আজাৰ যেনে কঁকালৰ বিষ ভৰিৰ ভৰিৰ বিষ হাতৰ বিষ হাতৰ বিষ মূৰৰ বিষ আজি আদি নানা বেমাৰ ভাল হ'ব পাৰে যোগভেদে অঁ কি যোগাসন বেমাৰৰ প্ৰতি যোগাসন যোগ যোগাসন বেলেগ হয় যোগাসনে মানুহৰ মানুহৰ সুস্থ শৰীৰ আৰু সুস্থ মন সুস্থ মন মন কৰি মন কৰি তোলে এই যোগাসনৰদ্বাৰাই যোগাসন যোগ কৰি থাকিলে মানুহৰ যোগ কৰি থাকিলে মানুহৰ বেমাৰ আজাৰৰপৰাও বেমাৰ আজাৰৰপৰাও হাত সাৰিব পাৰে এই যোগাসনত চহৰৰ প্ৰতিখন প্ৰতিটো ঠাইতে যোগাসনৰ কেন্দ্ৰ থাকে এই যোগ যোগাসনত যোগ কৰিলে মানুহে বেমাৰ আজাৰৰপৰা হাত সাৰি থাকিব পাৰে চকুৰ চকুৰ চকুৰৰপৰা চকুৰ ৰোগ ভাল হয় হাত ভৰিৰপৰা নানা বেমাৰ বেমাৰ ভাল হ'ব পাৰে এটা যোগাসনে মানুহৰ এটা সুস্থ শৰীৰ গঢ়ি তোলে সুস্থ শৰীৰ কৰি সুস্থ শৰীৰ কৰি তোলে এই যোগাসনৰদ্বাৰা হাত ভৰিৰ হাত ভৰিৰ স্বাস্থ্যৰ অধিক শক্তিশালীও হয় কঁকালৰ বিষ যেনে কঁকালৰ বিষ বাঢ়ে কঁকালৰ বিষ যোগাসনৰদ্বাৰা মানুহৰ বহুতো উপকাৰিতা হয় উপকাৰিতা হয় যোগাসনে মানুহক